ভ্ৰমণ কৰাটো মোৰ খুবেই প্ৰিয় মই যেতিয়াই সময় পাওঁ ভ্ৰমণলৈ যোৱাটো বিচাৰোঁ আৰু মই মোৰ পঢ়া জীৱনত বিভিন্ন ধৰণৰ ঠাইলৈ ভ্ৰমণ কৰিছোঁ আৰু সেই ঠাইসমূহৰ ভিতৰত আমাৰ অঞ্চলৰে বিভিন্ন ঠাইসমূহ যেনে চৰাইদেউ শিৱসাগৰৰ বিভিন্ন দৌলসমূহ যেনে শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ আদি বিভিন্ন স্থানসমূহ মই ভ্ৰমণ কৰিছোঁ আৰু তাৰ ভিতৰত বাহিৰত তাৰ অবিহনে মই অসমৰ বিভিন্ন স্থলী যেনে নামঘৰ বিভিন্ন প্ৰান্তৰ নামঘৰ বিভিন্ন পৰ্যটন স্থলীসমূহ দিচাংমুখ হওক বিভিন্ন পৰ্যটন স্থলীসমূহ মই ভ্ৰমণ কৰিছোঁ আৰু মোৰ ভ্ৰমণ কৰাটো খুবেই প্ৰিয় আৰু মই নিজৰ পৰিয়ালৰ লগত নাইবা নিজৰ বন্ধুবৰ্গৰ লগত সময়ে সময়ে ভ্ৰমণ কৰোঁ আৰু মোৰ প্ৰিয় পৰ্যটন স্থলী বুলিবলৈ মোৰ তেনেকুৱা তেনেকৈ নাই কাৰণ মই যিমানখিনি ঠাই ভ্ৰমণ কৰিছোঁ প্ৰত্যেকটো ঠাইৰ লগতে বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ আছে পি প্ৰত্যেকটো ঠাইৰ লগতে মই প্ৰত্যেকটো ঠাইতে মই কেতিয়াবা পৰিয়ালৰ লগত নাইবা কেতিয়াবা বন্ধুবৰ্গৰ লগত গৈছোঁ আৰু সেই প্ৰত্যেকটো ঠাইৰ লগতেই প্ৰত্যেকটো ঠাইৰ মোৰ খুবেই প্ৰিয় কাৰণ সেই প্ৰত্যেকটো ঠাইতেই মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ স্মৃতি গোটাইছোঁ আৰু একদম সৰুতেই যেতিয়া মই নিজৰ পৰিয়ালৰ লগত ভ্ৰমণ কৰিছিলোঁ তেতিয়া পৰিয়াল আৰু স্কুলৰ মোৰ শিক্ষক হওক নাইবা স্কুলৰ বন্ধু বান্ধৱী হওক সেই সকলো সকলৰ লগতে মই ভ্ৰমণ কৰিছিলোঁ আৰু সেই ভ্ৰমণ স্থলী মোৰ এতিয়ালৈ মনত আছে শিৱসাগৰৰ দিচাংমুখ আৰু তাৰ পিছৰ পৰ্যায়ত মই যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া মই নিজৰ বন্ধুসকলৰ লগত ফুৰিবলৈ আৰম্ভ কৰিলোঁ আৰু সেই বন্ধুসকলৰ লগত বিভিন্ন ঠাইত বিভিন্ন স্মৃতি গোটাইছোঁ আৰু আৰু মই যোৱা বেছি দিন হোৱা নাই কেইদিনমানৰ লগত গৈছিলোঁ ডিব্ৰুগড়ৰ বগীবিল আৰু সেই বগীবিলত মই নিজৰ বন্ধুবৰ্গৰ লগত ঘূৰিলোঁ আৰু সেই বগীবিলত মই প্ৰথমবাৰৰ বাবে সেই মোৰ প্ৰিয় বন্ধুসকলৰ লগত গ'লোঁ আৰু মই বিভিন্ন স্মৃতি গোটাই আহিলোঁ আৰু সেইবাবে সেই ঠাইটো মোৰ বাবে সদায় প্ৰিয় হৈ ৰ'ব

তাৰপাছত মই গ'লোঁ অসম মই অসমৰ বাহিৰৰ বিভিন্ন স্থান যেনে অৰুণাচল গ'লোঁ অৰুণাচলৰ ডিৰাং চাংতি ভেলী নাইবা টাৱাং সেই সেই স্থানসমূহ মই ভ্ৰমণ কৰিলোঁ সেই স্থানসমূহ মোৰ বাবে খুবেই প্ৰিয় সেই স্থানসমূহত মই বিভিন্ন ধৰণৰ স্মৃতি গোটাই আনিলোঁ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ সাজ পোছাক পৰিধান কৰিলোঁ বিভিন্ন ধৰণৰ খাদ্য খালোঁ আৰু সেই খাদ্য আৰু সাজ পোছাক মোৰ বাবে মোৰ চিৰ জীৱনৰ বাবে মনত ৰ'ব আৰু সেই খাদ্য সাজ পোছাক মই নিজৰ ঘৰলৈ আনিছোঁ মোৰ মা মা দেউতাৰ বাবে নাইবা নিজৰ বন্ধু বান্ধৱীৰ বাবে মই তাৰ পৰা স্মৃতি গোটাই আনিছোঁ আৰু আপুনি মই মই বৰ ভ্ৰমণ কৰিবলৈ পচন্দ কৰোঁ যেতিয়া মই মোৰ মোৰ মোৰ কোনো চিন্তা নাথাকে মই সেই ভ্ৰমণ স্থলীলৈ যাব বিচাৰোঁ যেতিয়া মই কোনো চিন্তাৰ অবিহনে মই সেই ভ্ৰমণস্থলী উপভোগ কৰিব পাৰোঁ যেতিয়া মই যেতিয়া মই সেই ভ্ৰমণ স্থলী উপভোগ কৰিব পাৰোঁ তেন্তে মই সেই নিজৰ বন্ধু বান্ধৱৰ কাৰণে লগত নাই বা নিজৰ পৰিয়ালৰ লগত মই ভ্ৰমণ স্থলী উপভোগ কৰিবলৈ বিচাৰোঁ আৰু সেই ভ্ৰমণ স্থলত বিভিন্ন ধৰণৰ খাদ্য খোৱাটো নাই বা বিভিন্ন ধৰণৰ সাজ পোছাক পৰিদান কৰাটো মই বিচাৰোঁ আৰু সেই সাজ পোছাক নাইবা আৰু মই যেতিয়া বিভিন্ন স্থলী ভ্ৰমণ কৰিলোঁ সেই ভ্ৰমণ কৰা স্থলীৰ বিভিন্ন সাজ পোছাক নাইবা বিভিন্ন খাদ্য মোক প্ৰত্যেকবাৰে বহুত আনন্দ প্ৰদান কৰে আৰু সেই আনন্দ মই নিজৰ পৰিয়ালৰ বাবেও যাতে মই গোটাব পাৰোঁ সেই কথা মই সদায় মনত ৰাখোঁ সেইবাবে মই যেতিয়া ভ্ৰমণ কৰোঁ বিভিন্ন স্থলীৰ পৰা বিভিন্ন ধৰণৰ বস্তু মই নিজৰ ঘৰৰ মানুহৰ বাবে নাইবা নিজৰ বন্ধু বান্ধৱহঁতৰ বাবে লৈ আহোঁ আৰু ভ্ৰমণ কৰাটো মই এইটো কাৰণেই মই নিজৰ খালী সময়ত পচন্দ কৰোঁ কাৰণ মই এজনী ছাত্ৰী আৰু মই এখন মই বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ আৰু সেই বিশ্ববিদ্যালয়ত বহুত বহুত ধৰণৰ ক্ৰিয়া কলাপ আমাক কৰিবলৈ দিয়া হয় আৰু সেই ক্ৰিয়া কলাপসমূহ সেই ক্ৰিয়া কলাপসমূহৰ মাজত সময় উলিয়াই ভ্ৰমণ কৰাটো মোৰ বাবে খুবেই খুবেই এটা বহুত জটিল কাম কিয়নো আমি সেই সময় আমি বিশ্ববিদ্যালয়ত নিজৰ বাবে নাপাওঁ আমি নিজৰ জীৱেন জীৱন নিজৰ বিভিন্ন বিভিন্ন ধৰণৰ কাৰ্য কলাপ পঢ়া শুনাত আমি গোটাব লগা হয় নিজৰ সময় তাত অতিবাহিত কৰিব লগা হয় বিভিন্ন ধৰণৰ কাৰ্য কলাপ সেইবাবে ভ্ৰমণৰ বাবে সময় পোৱা নাযায় আৰু সময় পোৱা গ'লেও সেই ভ্ৰমণ কৰাটো মোৰ বাবে মই নিজৰ কাৰণে ভাল বুলি নাভাবোঁ কাৰণ বিভিন্ন ভ্ৰমণ কৰিবলৈ মই নিজৰ ভ্ৰমণ কৰিবলৈ মই এইটো কাৰণেই মই খালী সময়ত ভাল পাওঁ যিহেতু মোৰ কোনো ধৰণৰ চিন্তা ভাৱনা নথকাকৈ মই ভ্ৰমণ কৰিবলৈ বিচাৰোঁ আৰু যেতিয়াই মই ইউনিভাৰ্চিটিত থাকোঁ নাইবা কাৰ্য কলাপৰ মাজত মই ভ্ৰমণ কৰিবলৈ যাওঁ মোৰ বিভিন্ন ধৰণৰ চিন্তা আহি থাকিব মাজত মনত আৰু সেই চিন্তাই মোক ভ্ৰমণৰ আচল আনন্দ উপভোগ কৰিবলৈ নিদিব সেইবাবে মই যেতিয়া ভ্ৰমণ কৰোঁ মোৰ তেতিয়াই বিচাৰোঁ যে মই বিনা চিন্তাত মই কোনো ধৰণৰ চিন্তা নোহোৱাকৈ যাতে ভ্ৰমণ কৰিব পাৰোঁ সেই ভ্ৰমণৰ পৰা বিভিন্ন ধৰণৰ স্মৃতি গোটাব পাৰোঁ আৰু বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মই স্মৃতি গোটাব পাৰোঁ তাৰ লগতে মই বিভিন্ন ধৰণৰ যাতে অনুভৱ কৰিব পাৰোঁ সেইবিলাক মই সেইটো কথা মই ধ্যান দিওঁ